মই এইটত পঢ়ি থাকোঁতে মায়ে এজোঁটি তাঁত লগাইছিল সেই তাঁততে তাতে তাঁততে প্ৰথমবাৰ তাঁত ক'বলৈ শিকিছিলোঁ প্ৰথম শিকিছিলোঁ যদিও বহুত ধুনীয়া হৈছিল তেতিয়া সেই সময় বিহু বতৰ আছিল বিহু বতৰ আছিল বিহু বিহু বতৰ আছিল বিহু বিছখন ৰুমাল লগাইছিলোঁ বিছখন ৰুমালৰ ভিতৰত অতিথি অতিথি আহিছিলে অতিথি প্ৰেজেণ্ট দিয়া হ'ল দ্বিতীয়বাৰ দ্বিতীয়বাৰ মায়ে দহখন গামোচা লগাইছিল লগ লগাই দিছিল সেই দহখনৰ গামোচা মই ধুনীয়াকৈ ফুল বাচিবলৈ ফুল বাচি নিজৰ হাতেৰে বলোঁ সেই দহখন সেই সেই দহখন সেই দহখন গামোচাৰ ভিতৰত দুখন মই ঘৰত ৰাখি ৰাখিলোঁ এখন ভাইটিৰ বাবে এখন দেউতাৰ বাবে আৰু আঠখন গামোচা মই বিক্ৰী কৰিলোঁ কৰি এখন গামোচা মই তিনিশ চাৰিশ টকাকৈ পালোঁ তাঁত ঘৰৰপৰা তাঁত ববলৈ মই মোৰ মাৰপৰাই শিকিছিলোঁ শিকিলোঁ সৰুৰপৰাই দেখি আছো যে মা বৰমা খুৰী নবৌ সকলোৱে তাঁত বয় তাতে তাঁত বোৱা দেখি মোৰ ববলৈ বহুত হেঁপাহ আছিল আৰু মই শিকিবও পাৰিলোঁ শিকিব পাৰিলোঁ তাঁত বোৱাৰ লগতে মা তাঁত বোৱাৰ লগতে মোৰ তাঁত বোৱাৰ লগতে মায়ে মোক দহি বাতিবও শিকাই দিছিল বাতি মাৰ লগতে ময়ো শিকি আৰু ময়ো শিকিবলৈ চেষ্টা কৰিছিলোঁ সকলো কাম শিকিলোঁ আমাৰ গাঁও অঞ্চলত প্ৰায় আমাৰ গাঁও অঞ্চলত প্ৰায়ে তাত বোৱা তাঁত বোৱা হাঁহ কুকুৰা পালন আদি নানা ধৰণৰ কাম চলিয়ে থাকে তাঁত তাঁত দেখি আমি শিকিবলৈ চেষ্টা আমি তাকে দেখি তা তাকে দেখি আমিও শিকিবলৈ চেষ্টা কৰিছিলোঁ গাঁও অঞ্চলত প্ৰায় তাঁতশালৰ কাম কৰি তাঁতশালত কাম কৰি থকা হয়

তাঁত বৈ মই গামোচা আহিবলোঁ গামোচা বৈ তাৰপাছত মই আকৌ মেখেলা চাদৰ লগালোঁ মেখেলা চাদৰ মই নিজৰ কাৰণে এযোৰ বৌৰ কাৰণে এযোৰ মাৰ কাৰণে এযোৰ বাৰ কাৰণে সকলো কাৰণে পাৰিলোঁ বলোঁ বৈ দি আকৌ মই গামো মেখেলা চাদৰ লগাই বিকিলোঁ পাঁচযোৰ সেই সেই পইচাই মই নিজৰ নিজৰ কাপোৰ ল'লোঁ কাপোৰ লৈ নিজৰ এডমিশ্যন ল'ব পাৰ ল'লোঁ নিজৰ কিতাপ কিতাপ পত্ৰ কিনিলোঁ কিতাপ পত্ৰ কিনি মই নিজে পঢ়িলোঁ সেই পইচাৰ লগতে মোৰ ভাইটিকো মই পঢ়াব পাৰিলোঁ ভাইটিকো পঢ়ালোঁ ভাইটিক ভাইটিক পঢ়ালোঁ আকৌ আগলৈও মই ভাই ভাইটিক পঢ়ালোঁ সেয়াই পইচাই মই আকৌ ঘৰৰ ঘৰতে সৰুকৈ কুকুৰা কুকুৰা পোৱালি কিনিলোঁ কুকুৰা পোৱালিৰপৰা মই এতিয়া এখন সৰুকৈ এখন ফাৰ্ম খুলিলোঁ ফাৰ্মখনৰপৰা মই ফাৰ্মখনৰপৰাই এতিয়া মই মা দেউতাক সকলোকে চা চলাই আছো মা দেউতা মা মা দেউতাক মই এতিয়া সৰু মোৰ সেই সেয়াই পইচাই মই ফাৰ্মৰ পইচা এতিয়া মই এখন প্ৰথম চাইকেল কিনিলোঁ চাইকেলখনৰপৰাই চাইকেলখনৰপৰা মই স্কুটি ল'লোঁ স্কুটি লৈ মই এতিয়া কম্পিউটাৰ কম্পিউটাৰ শিকি সেই ফাৰ্মখনৰপৰাই মই এতিয়া কম্পিউটাৰ কম্পিউটাৰ ক্লাছ কৰোঁ কম্পিউটাৰ ক্লাছ কৰি আছো লগতে ভাইটিকো পঢ়াই আছো ভাইটিও এতিয়া ভাইটি কম্পিউটাৰ কৰিলে কম্পিউটাৰ কৰি তাইক তাকো এখন বাইক কিনি দিলোঁ সি সেয়া বাইক কিনিলোঁ সিয়ো সেই তাৰপৰা এখন আমি দূৰাই মিলি বাগান লগালোঁ বাগান লগাই এতিয়া ঘৰ ঘৰ বনাই আছো ঘৰ ঘৰ প্ৰথম খুটাকেইটা তুলি লওঁ এতিয়া হাফ ৱাল কৰি বনালোঁ মা লগতে বাকো বাকো চাওঁ বাক বাকো এখন বাক বিয়া দিলোঁ বাক বিয়া দিওঁতে ঘৰৰ সমস্ত ঘৰৰ বস্তুত তাইক যিখিনি লাগে যৌতুক সকলো যৌতুক লগত আমি দিলোঁ আগতেও এতিয়াও তাঁত তাঁতো বওঁ ফাৰ্মো আছে লগতে ভাইটিও বাগানৰ এতিয়া এটা দুটা ঘৰ বাগানৰ এতিয়া কাম কৰোঁ তাঁত এতিয়াও লগাই থোৱা আছে মোৰ আঠখন দহখন গাম আঠ দহখন গামোচা লগাইছিলোঁ এতিয়াও আঠখন বলোঁ দুখন বাকী আছে সেই তাৰপাছত মই মই মেখেলা মেখেলা লগাম বুলি ভাবিছোঁ মেখেলা সেইকেইখন মই বিক্ৰী বিক্ৰী কৰি এতিয়া মই আকৌ ছাগলী ফাৰ্ম এখন খুলিম বুলি ভাবিছোঁ লাহে লাহে মই ঘৰটো আৰু অকণমান ভাল কৰি কৰিম বুলি ভাবিছোঁ তাঁতৰ শাল এখনৰপৰা মই আৰু বেলেগকো শিকাব পাৰিম প্ৰশিক্ষণ দিয়াব পাৰিম